আমাৰ এটা ধানৰ মিল আছে এই মিলটো আমি ব্যৱসায় হিচাপে কাম কৰোঁ ইয়াত আমাৰ বহুসংখ্যক গ্ৰাহক আহে ধান বানে আৰু গুচি যায় সাধাৰণতে মিলসমূহত বিহুৰ সময়ত যথেষ্ট পৰিমাণৰ ভীৰ দেখিবলৈ পোৱা যায় ঠিক তেনেদৰে আমাৰ মিলতো যথেষ্ট সংখ্যক মানুহ বিহুৰ সময়ত আহে সেই সময়ত ইমানেই বেছি ভীৰ হৈ যায় যে আমাৰ খাবলৈ শুবলৈ সময় নোহোৱাৰ নিচিনা হয় কিন্তু এইবাৰ বিহুৰ সময়ত আমাৰ মিলটোৱে যথেষ্ট পৰিমাণে আমাক অসুবিধাৰ সন্মুখীন কৰাইছে আমি যিটো পৰিস্থিতিত কাম কৰিব লগা হৈছে অৰ্থাৎ বা যিটো তীব্ৰ গতিত আমি কাম কৰিব লাগিছিল সেই গতিত আমি কাম কৰিব পৰা নাছিলোঁ আমাৰ মিলটোৱে কিছু আমাক অসুবিধা দেখুৱাই আছিল তেনেতে আমি এজন মেকানিকৰ সৈতে যোগাযোগ কৰিলোঁ আৰু মেকানিকজনে আহি আমাক জনালে যে মিলটো মটৰটো বেয়া হৈছে কিন্তু আমাক অতি শীঘ্ৰে এটা মটৰৰ প্ৰয়োজন আছিল মানুহ ইফালে ৰৈ আছিলে আমাৰ মিলত ধান বানি নিবৰ বাবে এতিয়া আমাক অতি শীঘ্ৰে মানে এটা মটৰ লাগেই লাগে আমি যথেষ্ট চেষ্টা কৰিও ক'তো মটৰ বিচাৰি পোৱা নাছিলোঁ কিন্তু ভগৱানৰ কৃপাত মেকানিকজনে এটা মটৰৰ ব্যৱস্থা কৰি দিলে আৰু আমি আমাৰ কামটো ভালদৰে কৰিবলৈ সক্ষম হ'লোঁ আৰু সেই পৰিস্থিতিটো চম্ভালি ল'বলৈ পাৰিলোঁ